যিবোৰ গছ জেকা ঠাইত হ'ব নোৱাৰে যিবোৰ গছে পানী সহ্য় কৰিব নোৱাৰে সেইবোৰ গছক বচাই ৰখাতো বৰ কঠিন বিশেষভাৱে বানপানী উঠিলে কঁঠাল গছ সহতে সহজতে মৰি যায় ঠিক তেনেদৰে পাণ জালুক এইলেখীয়া লজাত লতাজাতীয় উদ্ভিদবোৰ আৰু বিভিন্ন ধৰণৰ শাক পাচলি যেনে ধৰক লাও কোমোৰা জিকা ভোল নিলাজী এইবিলাকত যদি পানী উঠে বানপানী উঠে তেনেহ'লে তেওঁ সেই গছ গছনিবিলাকক বচাই ৰখাতো কঠিন অতিপাত গৰম আৰু অতিপাত ঠাণ্ডাৰ দিনত আমি গছপুলিবোৰৰ বিশেষভাৱে যত্ন লওঁ বেছি ঠাণ্ডা দিনত যাতে গছপুলিবোৰত ৰ'দ পৰিব পাৰে তাৰ ব্য়ৱস্থা কৰা হয় আৰু বেছি গৰম দিনত যাতে গছৰ পুলিবিলাকে কিছু ছাঁ পাব পাৰে ঠিক তেনে ধৰণৰ ব্য়ৱস্থা কৰা যায় আৰু গছৰ গুৰিত পানী দিয়া হয় ঠিক এনেধৰণে গছবোৰ যাতে জীয়াই থাকি আমাৰ পৰিৱেশটো এক সুন্দৰ সুন্দৰ হৈ থাকে যাতে আমাৰ যিটো বিশ্বৰ যিটো আমাৰ চিৰ সেউজীয়া হৈ থকা তো আমি কামনা কৰোঁ সেইটো ৰক্ষা পৰে আজিকালি গছ গছনি বিভিন্নজনে গছ অনাহকত গছ গছনি কটাৰ ফলত আমাৰ গ্ল'ৱেল উষ্ণতাটো বাঢ়ি গৈছে সেয়ে আমি যিকোনো সময়ত গছ গছনি ৰুই আমাৰ পৰিৱেশটো আমি ভাল কৰি ৰাখিব লাগে আমাৰ গছ গছনিয়ে আমাৰ পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় বায়ু যথেষ্ট নিৰ্মল কৰি ৰাখে আমাৰ যিটো ভৌগলিক পৰিৱেশ সেই ভৌগলিক পৰিৱেশটো আমাৰ গছ গছনিবিলাকে সুন্দৰ কৰি ৰাখে মুঠৰ ওপৰত এই গছ গছনি বিলাকক যদি আমি সঠিকভাৱে যতন ল'ব পাৰো ঠাণ্ডা দিনত হওক বা গৰম দিনত হওক তেনেহ'লে আমাৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নহ'ব আমাৰ যিটো আমাৰ বৰ্তমান প্ৰদূষণৰ ব্য়ৱস্থা হৈছে সেই প্ৰদূষণো যথেষ্ট পৰিমাণে কমি যাব আমি এনেধৰণেই গছ পুলি বিলাকৰ বা গছ গছনি বিলাকৰ যত্ন ল'ব লাগে যাতে আমি মানৱ জাতিটো ভৱিষ্য়তে সংকটৰ সন্মুখীন হ'বলগীয়া নহয় যিহেতু বৰ্তমান গৰমৰ প্ৰকোপটো বাঢ়ি আহিবলৈ ধৰিছে বিভিন্নজনে গছ গছনি কটাৰ ফলত অনাহকতে গতিকে আমি অনাহকতে গছ গছনি নাকাটি এডাল কাটিলে আমি যাতে দহডাল ৰুব পাৰোঁ তাৰে ব্য়ৱস্থা কৰা হয় আৰু এনেধৰণে আমি ঠাণ্ডাদিনতেই হওক বা গৰম দিনতেই হওক গছ গছনিবোৰৰ যত্ন লৈ আমি আমাৰ যিটো চাৰিওফালৰ পৰিৱেশ সেই পৰিৱেশটো ৰক্ষা কৰাত সহায় কৰিব লাগে